ভাৰতৰ আমাৰ বহুতখিনি জেগা আছে মানে নৰ্থৰ পৰা ছাউথলৈকে ইষ্টৰ পৰা ৱেষ্টলৈকে ক'ব গ'লেতো ভালেখিনি জেগা আছে চবতে নৰ্থত আছে পঞ্জাৱ পঞ্জাৱত অমৃতসৰত গল্ড টেম্প'ল গল্ড টেম্প'লটো সোণৰ মন্দিৰ বুলি কোৱা হয় তাতে আচল সোণেদি বনোৱা মন্দিৰ আৰু তাৰপিছত ছাউথত আছে ছাউথততো গোটেই মন্দিৰেদিয়েই ফেমাছ মিনাক্ষী টেম্প'ল আছে ছাউথত আৰু আছে সেনেকে বহুত চব জেগাতে ছান টেম্প'ল আছে ছাউথৰ পিনে আৰু ৱেষ্টত আপোনাৰ গুজৰাটত আছে সোমনাথ টেম্প'ল আৰু দিল্লীত আছে আপোনাৰ আগ্ৰা তাতে আপোনাৰ তাজমহল আছে আৰু আমাৰ নৰ্থ ইষ্ট আসামত কামাখ্যা মন্দিৰ গুৱাহাটীত আছে যোনটো চবতকে মানে গুৱাহাটীৰ আমাৰ সবতকে চেন্টাৰ অফ এট্ৰেকচন কামাখ্যা টেম্প'লকে কোৱা হয় তাৰপিছত আমাৰ মেঘালয়ত আছে শক্তিপীঠ এটা জোৱাই ফালে আছে দুৰ্গামাৰ মন্দিৰ জয়ন্তীয়া হিল্ছত বুলি কয় সেইকাৰণে জয়ন্তীয়া মাতাৰ টেম্প'লটো আছে আৰু আমাৰ অসমৰ শিৱসাগৰত শিৱদৌল ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ সেইখিনিতো আমাৰ আহোম ৰাজ্যৰ গোটেই হিষ্ট্ৰীখন আমাৰ আপাৰ অসমৰ পিনে আছেই আৰু আমাৰ ল'ৱাৰ অসমত শুৱালকুছিত মেখেলা চাদৰ বোৱাশাল গোটেই শালৰ এক্সপেৰিয়েঞ্চটো যদি ল'ব মন আছে জানিব মন আছে শুৱালকুছিত গলেই হ'ল তাত সকলোবোৰ ঘৰত শাল আছে চব ঘৰতে এটা এটা শাল পাবই আৰু এটা এটা শালত বোৱা গোটেই কাৰ্যসূচীখিনি তাতে দেখা পাবই শুৱালকুছি সেইকাৰণেই ফেমাছ আৰু আমাৰ নলবাৰী হওঁক বৰপেটা হওঁক সেইফালে গলে আমাৰ সত্ৰসমূহ যোনবোৰ আছে ইমান সত্ৰ আছে আমাৰ হোলিৰ সময়ত যোনটো সত্ৰত পাতা হয় হোলি সত্ৰত আমাৰ যেতিয়া ভাগৱতখন ঘূৰোৱা হয় সেইটো চাবলে কিমান দূৰৰ পৰা মানুহ আহে সেইটো আমাৰ কাৰণে এটা এনেকুৱা এক্সপেৰিয়েঞ্চ যোনটো মানে আমি অসমীয়া বুলি নহয় সকলোবোৰ মানুহে এক্সপেৰিয়েঞ্চ কৰিলে সেইটো এটা মানে একদম জানিবলগা যাবলগা ঠাই আৰু এক্সপেৰিয়েঞ্চ কৰিব লগা বস্তু কাৰণ সেইবিলাক বস্তু ভক্তিমূলক হ'লেও বহুতখিনি ভাল লাগে পৰিৱেশটো আৰু সেয়াই আৰু এনেকে গোটেই ইণ্ডিয়া হওঁক অসমত হওঁক বহুতখিনি জেগা আছে চাবলগীয়া সেনেকুৱা ঠাই